মই তেনেকৈ ঘৰত ৰোৱা গছবিলাক আচলতে যেতিয়া নগাঁৱৰ বজাৰ কৰিব যাওঁ নহয় নগাঁও টাউনৰ পৰা আনো নগাঁও টাউনত বেচে বহুত দহ টকাত পুলি বেছে বিছ টকীয়া পুলি আছে তেনেকৈ নগাঁৱৰ পৰা তেনেকৈ মানে কিনি কিনি আনো তো তেনেকৈয়ে আৰু বেলেগৰ পৰা আনিও ৰোৱা হয় তাৰ পাছত যেতিয়া ক'ৰবাত ওলাই কৰি যাওঁ মানে মানুহৰ ঘৰত যদি কিবা ভাল গছ পুলি পাওঁ ফুল পুলি পাওঁ সেইবোৰ লৈ আহোঁ বিচাৰি আনি পেলাই নিজৰ ঘৰত লগাওঁ এনেকৈ গছ পুলি ৰোৱাটো মোৰ আগৰ পৰাই এটা অভ্য়াস হয় অভ্য়াস মানে ভাল লগা হয় গোটেই ঘৰৰ গোটেই বাউণ্ডেৰীটো গোটেই ঘৰটো গোটেই চাৰিসীমাটো গছ পুলিয়ে লগাই থৈ দিছোঁ ধুনীয়া ফুল ফল চব আছে আম কঠাল জামু নাৰিকল সকলো ধৰণৰ ফল আছে আমাৰ ঘৰত গতিকে সকলো বস্তুৱেই ৰুওঁ সকলো গছ গছনিয়ে ৰুওঁ তাৰ বাহিৰেও ফুল আছে বহুত উদ্ভিদৰ ফুল আছে বাৰ মাহে ফুলা ফুলো আছে এই সকলোবোৰ বস্তু ৰুওঁ মই